গৰু বা ম'হৰ পোৱালি জগাৰ সময়ত আমি ভাল ধৰণে আমি যত্ন ল'ব লাগে গৰু এজনী জগাৰ লগে লগে আমি পোৱালিটো চাফ চিকুণ কৰি দিব লাগে আৰু ঠাণ্ডা নাপাব কাৰণে খেৰ জ্বলাই সেক দিব লাগে তাৰপাছত মা গৰম পানী কৰি মাক ধুই গৰু পোৱালিটো গাখীৰ খাবলৈ দিব লাগে আৰু মাকক কুহুমীয়া গৰম পানী নিমখ দি খাবলৈ দিব লাগে তাৰপিছত পোৱালিটো ডিঙিত আমি মেখেলা পাতলি চিঙি এডাল পিন্ধাব লাগে আৰু তাৰপিছত গৰু পোৱালি যেতিয়া নাৰি সৰিব আমি তেতিয়া গাখীৰ খিৰাও আমি ডাঙৰ সৰু সকলোৱে গাখীৰ খাওঁ সৰহকৈ ওলালে আমি বিক্ৰী কৰি তাৰপা দুপইচা ল'বও পাৰোঁ আৰু ঠিক তেনেধৰণে ম'হৰ পোৱালি জগিলেও আমি সেই একেধৰণে যত্ন ল'ব লাগে আমাৰ ঘৰত দুজনী ম'হ আছিলে এজনী জগুতে আমি তেনেধৰণেই যত্ন লৈছিলোঁ

সাধাৰণতে ম'হ জগিলে ঘৰৰ মানুহৰ বাদে লোকৰ মানুহৰ ওচৰলৈ যাব নিদিয়ে আমি ঘৰৰ মানুহখিনিহে ওচৰলে যাব পাৰোঁ পোৱালি লালন পালন কৰিব পাৰোঁ সেয়ে একেধৰণে আমি ম'হৰ পোৱালিকো তেনেধৰণেই যত্ন ল লৈছিলোঁ আৰু তাৰপিছত গাখীৰ খিৰাই ম'হৰো ঠিক তেনেধৰণেই সেই নাৰী সৰা পাছত গাখীৰ খিৰাব লাগে ম'হৰ গাখীৰ গৰুতকৈ বেছি উৎপাদন হয় ঘৰতে ইমান গাখীৰ আমি অকলে খাব নোৱাৰী আমি বিক্ৰীও কৰিছিলোঁ লোককো দিছিলোঁ দিওঁ তেনেধৰণে আমি গৰু ম'হৰ পৰা বহুতো লাভৱান হওঁ সাধাৰণতে গৰু ম'হ পুহিলে মানুহ বহুত লাভৱান হয় বেছি হ'লে বিক্ৰীও কৰিব পাৰি আৰু হাল বোৱা খেতি পথাৰ কৰিবলৈও আমি গৰু ম'হৰ পৰা বহুত সুবিধা পাওঁ গৰু ম'হৰ গোবৰে আমাক বহু উপকাৰ সাৰৰ ক্ষেত্ৰত বহুত উপকাৰ কৰে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি আমি গোবৰ জাবৰে খেতি পথাৰ কৰি শাক পাচলি কৰি খাব পাৰোঁ শাক পাচলিও ভাল হয় আমাৰ বাৰী তেনেধৰণে আমি কৰিব লাগে বুলি ভাবিছোঁ আৰু কৰিছোঁ